মই যেতিয়া বেছি দিনৰ কাৰণে ফুৰিবলৈ যাওঁ বা ঘৰৰ বাহিৰত ওলাই যাওঁ বহুত দিনৰ কাৰণে তেতিয়া মোৰ এটা এক্সট্ৰাকৈ ষ্ট'ৰ ৰুম আছে তাতে মোৰ যিবিলাক ফুলৰ গছ পুলি বা বেলেগ ফল মূলৰ গছ হওক সৰু সৰু সেইখিনি মোৰ টাবত প্ৰথম ৰুই থোৱা থাকে সেইখিনি প্ৰথম ধুনীয়াকৈ শাৰী পাতি মই ষ্ট'ৰ ৰুমত ভৰাই থৈ দিওঁ আৰু তাতে সম্পূৰ্ণ তাত পানী দিবৰ কাৰণে যিখিনি সা সৰঞ্জাম লাগে সেইখিনি মই তাতে গোটাই থওঁ আৰু মোৰ ওচৰতে ভাইটি এটা আছে তাক সেই ষ্ট'ৰ ৰুমৰ চাবিটো দি থৈ যাওঁ মই যোৱাৰ আগত আৰু সিয়ে সকলোখিনি চোৱা চিতা কৰে আৰু মটৰটো আমাৰ পিছফালেই আছে ছুইচটো বাহিৰৰ পাকে দি মানে থৈ দিয়া আছে সি ধুনীয়াকৈ সি ধুনীয়াকৈ মটৰৰ ছুইচটো দি লয় আৰু টিং জাৰ মগ যি যি লাগে সকলো ষ্ট'ৰ ৰুমত গোটাই থোৱা থাকে আৰু সেইভাগেই সি আলপৈচান ধৰে